মই মানে নলবাৰীৰপৰা আহিছিলোঁ আপোনালকৰ এই হাউলীত যে ৰাস হয় অলপ কৈ দিয়কচোন

অঁ অঁ

মূ মূৰ মূৰ্তি চূৰ্তি গিলাখান হয়তো ধুনীয়াকৈ বনাই না অঁ মেলাও অঁ অঁ অঁ অঁ অঁ অঁ অঁ ছাৰ্কাছ তাৰ্কাছ এগিলাখানো থাকে অঁ অঁ অঁ অঁ